মানুহৰ জীৱনত খেলবোৰে যথেষ্টখিনি ইতিবাচক প্ৰভাৱ পেলায় উদাহৰণস্বৰূপে মানুহৰ যিটো গুণগত মান মানসিক গুণগত মান সেই গুণগত মানৰ উন্নতি সাধন কৰিবলৈ খেলবোৰে আমাক সহায় কৰে উদাহৰ আৰু তাৰোপৰি আমি খেলি থাকিলে আমাৰ মনত হতাশাৰ মনোভাৱ খুব কমকৈ আহে আমি দেখা পাওঁ যে এটা শেহতীয়াভাৱে এটা ছাৰ্ভে কৰা হৈছিল ছুইডেনৰ এখন বিশ্ববিদ্যালয়ে ছাৰ্ভেটো কৰিছিলে যে যিখিনি মানুহে খেল খেলে দৈনিক নিয়মীয়াকৈ খেল খেলে তেওঁলোকৰ হতাশাৰ শতকৰা কম তেওঁলোকৰ লগ লগত সেইসকলৰ লগত ৰিজনি কৰিলে যিসকলে খেল নেখেলে তেওঁলোকৰ লগত ৰিজনি কৰিলে খেল খেলা মানুহবিলাকৰ হতাশাৰ পৰিমাণ কম আৰু তাৰোপৰি খেল খেলিলে আমাৰ শাৰীৰিকভাৱে আমি সুস্থ সবল হৈ থাকিব পাৰোঁ তাৰপিছত আজিকালি বহু আমাৰ ল'ৰা ছোৱালীবিলাকেই হওক বা ডাঙৰ মানুহখিনিৰ ক্ষেত্ৰতেই হওক বহুতখিনি শাৰীৰিকভাৱে দুৰ্বল হোৱা দেখা যায় মেদবহুলতা তাৰ উপৰি হা গাঁঠিৰ বিষ গাৰ বিষ এইবিলাক বহুত বেমাৰ আমি দেখিবলৈ পাওঁ কিন্তু খেল খেলা মানুহবিলাকৰ ক্ষেত্ৰত এই বিষবিলাক বা এই বেমাৰবিলাকৰ পৰিমাণ কম আৰু খেল খেলিলে আমাৰ মনত এটা সুখৰ দুপামাইন নিশ নিৰ্গত হয় যিয়ে আমাক সুস্থ সবল হৈ থকাত সহায় কৰে আৰু তাৰোপৰি খেল খেলিলে আমি যদি খেল খেলিলেতো অকলে খেলিব নোৱাৰি মানে কেতিয়াবা পৰা যায় কিন্তু বেছিভাগতো আমি অকলে খেলিব নোৱাৰোঁ গতিকে খেলে আমাৰ যিটো দলীয় মানসিকতা আৰু যিটো সমিল মিলৰ মনোভাৱ সেই সমিল মিলৰ মনোভাৱটো বৃদ্ধি কৰাত যথেষ্ট পৰিমানে সহায় কৰে